মোৰ নাম পুতুলি দাস মই ওদালগুৰিৰ পৰা এটা মই প্ৰাইভেট কোম্পানীত কাম কৰি আছিলোঁ মোৰ সৰুতে এটা বাচ্ছা আছিল মই ইণ্টাৰনেটৰ স ভাল ইণ্টাৰনেট এটা মোক দৰকাৰ হৈছে ইণ্টাৰনেটত যদি ভাল এটা ইণ্টাৰনেটৰ ৱাইফাই পাওঁ তেতিয়াহ'লে মই সৰু বাচ্ছাটোৰ সৈতে মই ঘৰৰ পৰাই কাম কৰিব সুবিধা হয় মোৰ বহুত অসুবিধা হৈছে এত ইন নেটৰ কাৰণে মই একো কাম কৰিব নোৱাৰোঁ মোৰ প্ৰাইভেট কোম্পানীটোৰ মানে তাতে যাই কৰি আছিলোঁ বাহিৰতে এতিয়াতো মোৰ সৰু বাচ্ছা আছে মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া আৰু তেখেতৰো মানে হেৰি হাজবেণ্ডৰো মোৰ বেমাৰত পৰিছে গতিকে এটা ভাল ইণ্টাৰনেট হ'লে মই ঘৰৰ পৰা সেৱা কৰিব পাৰিলোঁ হয় কাম কৰা সুবিধা হ'লাক হয় তাৰ পৰা আমি ঘৰখন চলাব পাৰিলো হয় সৰু বাচ্ছাটো চাবা পাৰিলো হয় হাজবেণ্ডৰো সহায় হ'লাক হয় গতিকে এটা ভাল ইণ্টাৰনেটৰ মোক যেনেকৈ আপোনালোকে মোক অনলাইন যোগে কৰি দিয়ক ত তাৰ পৰা মই বহুত উপকৃত হ'ম আৰু ইণ্টাৰনেটটো ইয়াতে নেটৱৰ্ক বহুত দিগদাৰ ওদালগুৰিত আমাৰ নেটৱৰ্কৰ কাৰণেও একো কাম কৰিবই নোৱাৰি আনকি মই যি কৰিব লগা সৰু সুৰা কামখিনিও কৰিব নোৱাৰোঁ নহ'লে ভাল ইণ্টাৰনেটৰ একদম ভাল সংযোগ লাগে মোক সেইকাৰণে আপোনাৰ ওচৰত মই সেৱা বিচাৰিছোঁ আপোনালোকে যিমান সোনকালে পাৰে মোৰ অনুৰোধ ৰক্ষা কৰক আৰু মোৰ কামটো কৰি দিব বুলি মোৰ বহুত বিশ্বাস আছে আপোনালোকৰ ওচৰত